মোৰ এই জীৱনৰ আটাইতকৈ সাফল্য হৈছে কি আমি আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া ধৰা হেৰি গাড়ী মটৰৰ বহুত অসুবিধা আছিল কলেজ যাওঁতে বহুত অসুবিধা হৈছিল কলেজ স্কুলত যাওঁতে খোজকাঢ়ি অহা যোৱা কৰোঁ আজিকালিতো ম'বাইলত এনেকৈ পঢ়িব পাৰি বা গাড়ী মটৰৰো বহুত সা সুবিধা হৈছে কিন্তু আগতে বহুত খোজকাঢ়িয়েই এনেকেই বহুত দূৰ যাই কিনে কলেজত যাওঁতে স্কুলত যাওঁতে বহুত অসুবিধা হৈছে সেনেকৈ যে পাছ কৰিছোঁ পঢ়ি কিনে সেইটোৱে মোৰ জীৱনৰ বহুত ডাঙৰ সাফল্য বুলি মই ভাবোঁ আৰু মই জীৱনত এটাৰ পিছত পঢ়ি শুনি মই এই বিয়া হ'লোঁ বিয়া হৈ কিনে এতিয়া মোৰ ঘৰখন চলাই আছোঁ মই দুটা বাচ্ছা চ ধুনীয়াকৈ প্ৰতিপালন কৰি আছোঁ বা ঘৰখন ধুনীয়াকৈ চম্ভালি আছোঁ পূৰা আটাইকেইটাকে ৰান্ধি বাঢ়ি খুবাই এনেকেই ধুনীয়াকৈ সেইটোও মই নিজে বহুত গৌৰৱ অনুভৱ কৰোঁ ঘৰ এখন ধুনীয়াকৈ চলাই যে মই পাৰিছোঁ সেইটো গৌৰৱ অনুভৱ